অঁ হয় কওকচোন

অঁ কিবা হ'ল নেকি অঁ

অঁ হ'ব দিয়ক আৰু এতিয়া ঢুকালে যেতিয়া গাখীৰটোতো নষ্ট কৰিব নোৱাৰি অঁ অঁ নাই নেপাওঁ হ'ব দিয়ক

অঁ হ'ব পাৰিম একো নাই

অঁ নাই নাই বেয়া চেয়া পাবলৈ নাই এতিয়া ঢুকালে যেতিয়াতো গাখীৰবোৰনো কি কৰিব আপোনালোকে নষ্টই হ'ব দিয়কচোন ঠিক আছে আপুনি এটা কাম কৰিব আপোনাৰ স্কেনাৰখন মোলৈ পঠিয়াই দিব স্কেনাৰখন পঠিয়াই দিব মই আপোনাক দি দিম